ঈশ্বৰৰ প্ৰতি আমাৰ কোনো খং বা ৰোষ নাই এটা কথা আছে ভগৱানৰ যি ইচ্ছা সেই ইচ্ছা তেওঁৰ মতে কৰিব আমি আমাৰ মনুষ্য়ই আমি মনুষ্য়ৰ মতে কৰিব গতিকে ভগৱানে যি কৰে সদায় ভালৰ অৰ্থে কৰে বুলি এষাৰ কথা আছে গতিকে আমি সদায় ভগৱানত বিশ্বাসী আৰু ভগৱানৰ প্ৰতি আমাৰ সদায় অটল বিশ্বাস আছে ভগৱানে যি কৰে ভালৰ অৰ্থই কৰে